টাউনৰ চহৰৰ মানুহতকৈ গাঁৱৰ মানুহৰ স্বাস্থ্য কিয় ভালে থাকে মই ভাবোঁ গাঁৱৰ মানুহৰ স্বাস্থ্য ভাল হোৱা বহুকেইটা কাৰণ থাকে এক নম্বৰতে টাউনৰ যিবোৰ মানুহ বসবাস কৰে মানে যিটো টাউনত যথেষ্ট প্ৰদূষণ হয় যেনে শব্দ প্ৰদূষণ বায়ু প্ৰদূষণ বা যিবোৰ লেতেৰা আৱৰ্জনা ওলায় এইটো এটা সাধাৰণ গলিত মানুহবোৰ বসবাস কৰে তাৰমানে তাত জমা হোৱা বস্তু গোন্ধই মানুহৰ স্বাস্থ্য হানিকৰ কৰে কিন্তু গাঁৱত তেনেকুৱা পৰিৱেশ নাথাকে গাঁৱত কোনো শব্দ প্ৰদূষণ নাই বা গাড়ী মটৰৰপৰা ধোৱা ওলাই তাত কিবা গেছ ওলাই কিবা প্ৰদূষণ কৰিব বুলি ভাবিব নোৱাৰি যিহেতু তাত টাউনত তেনেই চহৰত গাঁৱত তেনেই কম সংখ্যক গাড়ী চলে আৰু প্ৰধান কথাটো হ'ল আমাৰ দৈনন্দিন জীৱনত প্ৰধান কথাটো শাৰীৰিক ব্যায়াম শাৰীৰিক ব্যায়ামটো হ'ল মানুহৰ স্বাস্থ্য সম্পদ কিন্তু গাঁৱৰ মানুহে দৈনন্দিন ৰাতিপুৱাৰপৰা তেওঁলোক শাৰীৰিক ব্য়ায়াম আৰম্ভ কৰে যেনে ধৰক ৰাতিপুৱা শুই উঠিয়ে পথাৰত গৈ কোৰ মাৰে গৰুহাল লৈ হাল বায় গৰু এৰাল দিবলৈ যায় যিসকলে মাছৰ লগত জড়িত তেওঁলোকে মাছ মাৰিবলৈ যায় বা যি লোকে খৰি বা খৰিৰ লগত খৰি কাৰবাৰ কৰে বা খৰি ব্যৱসায় কৰে তেওঁলোকে কি কৰে ৰাতিপুৱা শুই উঠি গৈ পেলাই খৰি ফালে সেই খৰি ফলাতকৈ তেওঁলোকে স্বাস্থ্যৰ যিখিনি মানে স্বাস্থ্যৰ কাৰণে যিখিনি দৈনন্দিন ব্যায়াম প্ৰয়োজন হয় সেই শাৰীৰিক ব্যায়ামখিনি তেওঁলোকে অট'মেটিকেলি কৰি লয় তেতিয়া খাদ্য মানুহ স্বাস্থ্য ভাল থাকিবলৈ প্ৰধান কথাটো হ'ল খাদ্য যিবোৰ খাদ্য তেওঁলোকে খায় এই খাদ্যবোৰ তেওঁলোকে নিজৰ হাতেৰে কৰা খাদ্য খায় ধানখেতি কৰিলে ধানখেতিত ধৰক তেওঁলোকে যিখিনি মানে সাৰ প্ৰয়োজন হয় বা ধান খেতিত হ'বৰ কাৰণে আমি যিটো সেই সাৰবোৰ তেওঁলোকে কি কৰে গোবৰ সাৰ প্ৰয়োগ কৰে যিহেতু আমি সকলোৱে জানোঁ প্ৰাকৃতিক সাৰ গোবৰ সাৰ প্ৰয়োগ কৰে তাৰপৰা হোৱা যিবোৰ চাউল হয় সুস্থ মানে যথেষ্ট সোৱাদ হয় আৰু স্বাস্থ্যৰ কাৰণে যথেষ্ট ভাল যিহেতু আমি সকলোৱে যেন যে কেমিকেল দিয়া বস্তু স্বাস্থ্যকৰ কাৰণে যথেষ্ট হানিকৰ কিন্তু গাঁৱত যিবোৰ চাউল খায় চাউল বা আমি যিবোৰ ভাত খাওঁ এই ভাতবোৰ আমি যিবোৰ খাওঁ এই খাদ্যবোৰ যিহেতু চাউলত তেওঁলোকে নিজে কৰা খেতি যিহেতু তাতে সাৰ ব্যৱহাৰ নকৰে দ্বিতীয়তে মাছ ফিচাৰীত মাছ পোহে আৰু সেই মাছ ধৰি তেওঁলোকে নিজে খায় তাত কোনো ধৰণৰ মাছত বেলেগ সামগ্ৰী বা বেলেগ বস্তু ব্যৱহাৰ নকৰে দ্বিতীয় কথা তেওঁলোকে যিবোৰ মাংস খোৱা হয় তেওঁলোকে কোনোদিন মুৰ্গী লোকেল যিবোৰ সাধাৰণ আমাৰ যিবোৰ লোকেল থলুৱা মুৰ্গী তেওঁলোকে নিজে পোহে সেই মুৰ্গী তেওঁলোকে মাংস হিচাপে ব্যৱহাৰ কৰে যিহেতু এই বিভিন্ন খাদ্য তাক নিজে হাতেৰে প্ৰস্তুত কৰি খায় আৰু এইবোৰত কোনো ধৰণৰ কোনো ধৰণৰ মানে ধৰক মানে ৰাসায়নিক দ্ৰব্য বা ঔষধ ব্যৱহাৰ নকৰে এতিয়া ধৰক গাঁৱত সাধাৰণতে কোনো ধৰণৰ কল কাৰখানা বা ফেক্টৰী নাই আৰু এই যে ফেক্টৰী যিবোৰ মানে টাউন চহৰত সেই ফেক্টৰীৰপৰা ওলোৱা ধোঁৱাই যেনেকৈ মানুহৰ উশাহত গৈ পেলাই যিবোৰ মানে স্বাস্থ্য ক্ষতি কৰে কিন্তু তেনেকে গাঁৱত তেনেকুৱা কল কাৰখানা নাই এই কল কাৰখানাৰপৰা ওলোৱা ধোঁৱাই তেওঁলোকৰ স্বাস্থ্যৰ কোনো ধৰণৰ উপকৃত অপকাৰ কৰিব নোৱাৰে তাত এটা সুন্দৰ এটা মানে ধৰক পৰিৱেশ পায় সেউজীয়া পৰিৱেশ চব পেনে গছ বন নদ নদীৰপৰা বতাহ বলে সেই বতাহে মানে আমি সকলোৱে জানোঁ যে যিবোৰ নেচাৰেল প্ৰাকৃতিক যিবোৰ মানে বস্তু সেই বস্তুবোৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি যথেষ্ট ভাল বা সুন্দৰ